অঁ অঁ অ' ছাৰ হয় না এ হেৰি হৈছে কি কয় কালি এটা ঘটনা ঘটিছে এ আমাৰ এইখিনিত এ ঘটনাটো মোৰেই মোটামোটি মোৰ মানে কি হৈছে এ বাইক এখন হৰ'হি আমাৰ এইখিনি ইয়াতেই চকতে এই বজাৰত আপুনি পোৱাৰ এইখিনি এই সেই নতুন বজাৰ বুলি কয় এইখিনি তাতে মই বাইকখন থৈ কিনে মই ইহক গৈছিলোঁ এই কি কয় এই আগৰ মানে এখন দোকানত গ'লোঁ দোকানখনত যাওঁতে মই আহি ঘূৰি যে দেখা পাওঁ বাইকখন নাই এতিয়া কাক জনাম কি কৰোঁ সেই ভাবি বোলো আপোনাক এবাৰ ফোন কৰিলোঁ আৰু আপোনাকেই বোলো জনাওঁ কথাখিনি নাম্বাৰ আছিল মানে মোৰ সেই অ' নাইন এইট থ্ৰী ফ'ৰ আছিল কালাৰটো আমাৰ সেই আছিলে মোৰতে এই সেউজীয়াহেন কালাৰ আছিলে এই সেউজীয়াৰ ওপৰত বগা আছিল দুডাল চিন আছে বাইকখন গ্লেমাৰ গ্লেমাৰ বাইক দোকানী আছিল দুটা তাহুন গম নাপাওঁ বুলি কৈছে অঁ তে আপুনি কি কৰে কৰিব দিয়ক মই আৰু ৰাখিলোঁ ফোনটো আপুনি জনালোঁ আপোনাক কথাখিনি